মোৰ লেখাত বিশ্বাসযোগ্যতাৰ ওপৰত মই অধিক গুৰুত্ব দিওঁ এইকাৰণেই মোৰ লেখনশৈলীত আৰু মোৰ দৃষ্টিভংগীৰ ক্ষেত্ৰত এইকাৰণেই নিভাঁজ হৈ থাকে যে মই সত্যৰ ৰূপত প্ৰতিষ্ঠিত কথাবিলাকক বেছি গুৰুত্ব দিওঁ যিহেতু মই যদি কৃষিভিত্তিক কিবা এটা লিখনি লিখিব লগা হয় মই কৃষিক্ষেত্ৰ সেই কৃষিক্ষেত্ৰৰ ওচৰলৈ গৈ তাত নিৰ্দিষ্টভাৱে নিজে অনুসন্ধান কৰি যি পাওঁ তাৰ ওপৰতহে মই লেখা মেলা কৰোঁ আৰু মই যদি কবিতা লিখোঁ মোৰ কবিতাত এটা কথাতেই মই গুৰুত্ব দিওঁ সেইটো হৈছে আচল সত্য কি কাৰণ যুক্তিৰ ক্ষেত্ৰত অজস্ৰ যুক্তি দিবপৰা যায় কিন্তু মই মোৰ ক্ষেত্ৰত আচল সত্য কি এই সত্যটো যাতে ওলাই পৰে তাৰবাবেই মই বেছি গুৰুত্ব দিওঁ গতিকে মোৰ লিখনশৈলীত মই সত্যটো যাতে আৱিষ্কাৰ কৰিব পাৰি তাৰ ওপৰত অধিক গুৰুত্ব দিওঁ যিহেতু আমি যুক্তিৰ খাতিৰত অযুত যুক্তি দিব পাৰোঁ কিন্তু আচল সত্যটো কি সত্যটো সদায় সত্যই যিহেতু সূৰ্যৰ যিদৰে সত্য ঠিক সেইদৰে আমাৰ যিবিলাক বিষয়বস্তু এই বিষয়বস্তুৰ যিবিলাক ঘটনা এই ঘটনাবিলাকো কল্পনাপ্ৰসূত নহয় যিহেতু এই ঘটনাবিলাক একোটা সঁচা ঘটনা গতিকে নিজৰ লিখনিৰ ওপৰত সেইকাৰণে মোৰ দৃষ্টিভংগীটো সম্পূৰ্ণ নিভাঁজ হৈ থাকে আৰু সত্য হৈ থাকে ধন্যবাদ